হেল্ল' অঁ হয়

অঁ হয় হয় অঁ অঁ ঠিক আছে বাৰু মানে আপুনি কেতিয়া আহিব অঁ ঠিক আছে বাৰু আপুনি আহিলে আমাৰ পল্টন বজাৰত প্ৰথম এজেঞ্চী আছে আপুনি এজেঞ্চীৰ লগত কথা পাতিব লাগিব বাৰু কিন্তু আপোনাক এজেঞ্চীয়ে কৈ দিব গোটেই কথাবিলাক আৰু আপোনাৰ দুদিন তিনি দিন লাগিব ইয়াত ষ্টে' কৰিব লাগিব অঁ প্ৰথম আপোনাক কাজিৰঙা নেশ্যনেল পাৰ্ক দেখাব আৰু তাৰ পাছত গুৱাহাটীৰ আশে পাশেতো বহুত খিনি প্লেচ আছে কামাখ্যা মন্দিৰ আছে বশিষ্ঠ আছে এনেকৈ বহুতখিন প্লেচ আছে উমানন্দ আছে এইখিনি আমাৰ ইয়াৰ মানুহে দেখাই দিব এজেঞ্চীৰ মানুহে বাকী থকা খোৱাটো আপুনি সমস্যা নাপায় থকা খোৱাখিনিও হৈ যাব ইয়াতে তেওঁলোকে আপোনাৰ সুবিধা অনুযায়ী আপোনাক ধুনীয়াকৈ মানে হোটেল মেনেজমেণ্ট কৰি দিব সেইটো আপোনাৰ ওপৰতে ডিপেণ্ড কৰিব আৰু কেনেকৈ থাকে বাকী ইমানখিনি চিন্তা কৰিব নালাগে বাৰু অঁ আমাৰ য'ত পল্টন বজাৰ আছে পল্টন বজাৰৰ পৰা আপোনাৰ কামাখ্যালৈ বৰ বেছিও দুৰ নহয় কিন্তু কজিৰঙালৈ অলপ দূৰ হয় কিন্তু কাজিৰঙাত ধৰক অঁ যাব পৰা হ'ব আমাৰ ইয়াৰ পৰা আপোনাক নিজৰ গাড়ীয়ে লৈ যাব আপোনাৰ নিজৰ গাড়ীয়ে লৈ গৈ পেলাই তাত ষ্টে' কৰাৰ আপোনাৰ প্ৰৱ্লেম নাথাকিব তাত আমাৰ নিজৰ মানুহ আছে আপুনি আমাৰ তাত তেনেকৈ থাকিব পাৰিব মানে আৰু এক দিন আপুনি কাজিৰঙা ভ্ৰমণ কৰিব পাৰে আৰু চাই পেলাই গুছি আহিব পাৰে আৰু কাজিৰঙাত সিফালৰ পৰাও মানুহ থাকে তেওঁলোকে আপোনাক হেল্প কৰিব চোৱা মেলাৰ ক্ষেত্ৰত আপুনি আহক আপুনি কিমান তাৰিখে আহিম বুলি কৈছিলে অঁ ক'ষ্ট পৰিব আপোনাৰ সেইটো আৰু ডিপেণ্ড কৰিব আপুনি কি কি চাই কি কি নাচায় তো ইয়াতে আপুনি এজেঞ্চী আহিলে সেইখিনি কথা আপুনি পাতি ল'ব আৰু পাতি লোৱাৰ অনুসৰি আপোনাৰ সুবিধাৰ্থে আৰু ঠিক আছে আপুনি আহিলে জনাব বাৰু ঠিক আছে ঠিক আছে